মই আমাৰ অঞ্চলৰ চিকিৎসালয়ত যথেষ্ট ভিৰ আৰু দীঘলীয়া শাৰী দেখোঁ মই ভাবোঁ ইয়াৰ কাৰণ হৈছে আজিকালি খেতিয়কসকলে খেতি পথাৰত বিভিন্ন ধৰণৰ কীটনাশকেই হওঁক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে যাৰ কাৰণে মানুহবোৰ এইবোৰ খাই বেছি বেমাৰী হৈ পৰিছে সেইকাৰণে হয়তো তেনেকুৱা লাইন হস্পিতালত চিকিৎসালয়ত দেখিবলৈ পাওঁ